এক লাখ এঘাৰ হাজাৰ পাঁচশ এক লাখ চৈধ্য হাজাৰ দুশ পাঁচ লাখ পাঁচ হেজাৰ পাঁচশ ছয় লাখ দুই হাজাৰ দুশ আঠ লাখ দহ হাজাৰ চাৰিশ